আমি প্ৰথমবাৰ ট্ৰেইনত উঠোঁতে আমাৰ বহুত ভয় লাগিছিলে আমাৰ ল'ৰা ছোৱালীকেইটা লৈ পেলাই আমি লাহে লাহে ট্ৰেইনত উঠিছিলোঁ ট্ৰেইনত উঠিবলৈ সময়ত বহুতো মানুহ ভিৰ আছিল ভিৰ হোৱাত আমি খৰধৰকৈ ট্ৰেইনত উঠিছিলোঁ ট্ৰেইনত উঠি আমি আমাৰ নিজৰ দবাত নুঠি বেলেগৰ দবাত উঠিলোঁ তাত আমি চিট নাপায় কষ্ট হৈছিলে আমাৰ তাৰপিছত আমি চিট বিচাৰিলোঁ চিট বিচাৰি পোৱাত আমি নোপোৱাত আমি অলপ দূৰ থিয় হৈ যাবলগীয়া হৈছিল আৰু তাৰপিছত আমি চিট পালোঁ চিট পাই আমি বহি গৈ গৈ তেনেকৈ আমি বহুত দূৰ গ'লোঁ ষ্টেশ্যন জংশ্যন পাৰ হৈ হৈ বহুত ভয় লাগিছিলে ট্ৰেইনখন জক জক কয় আৰু ট্ৰেইনৰ মাত উকি মাৰি যায় সেই উকিটোত বহুত ভয় লাগিছিলে তাৰপিছতে আমি ট্ৰেইনত গৈ গৈ টোপনি ধৰিলে টোপনি ধৰাত ল'ৰা ছোৱালীকেইটা শুই গ'ল তাৰপিছতে মানুহজনে বোলে মোক বস্তু বাহানিবোৰ লৈ শোৱা তাৰপিছত মই শুলোঁ সেনেকৈ শুই যাওঁতে যাওঁতে ষ্টেশ্যন জংশ্যন পাৰ হৈ গৈ বেলেগ ষ্টেশ্যনত নামি আমি অসুবিধাত পৰিছিলোঁ আমি তাৰপিছত আকৌ নামি লাহে লাহে বেলেগ এখন ট্ৰেইন ধৰি আমি লাহেকৈ গোৱা পালোঁগৈ তাত গৈ পেলাই আমি বহুত ফুৰিলোঁ কৰিলোঁ তাৰপিছত আৰু আমি নিজৰ ঘৰলৈ আকৌ ঘূৰি আহিছিলোঁ